ৰাজ্যিক পৰিবহণৰ মানদণ্ড কেনেকুৱা বুলি কওঁতে আমি গোটেইখিনি চাব লাগিব পৰিবহণৰ আপোনাৰ ৰাস্তা কেনেকুৱা বা আমাৰ পৰিবহণৰ কাৰণে যিখিনি গাড়ী আছে এনেকুৱা ভাল নে বেয়া নে যদি চাব যাওঁ পৰিবহণৰ এতিয়া বৰ্তমান উন্নত হৈছে বুলি ক'ব পাৰি কিন্তু ৰাস্তা ঘাটৰ অৱস্থা এতিয়াও উন্নত হোৱা নাই কিন্তু পৰিবহণত যিখিনি আমাৰ নতুন সংযোজন ঘটিছে বাছ হওক বা নাইবা যিখিনি আঁচনি লৈছে সেইখিনি বিৰাট ভালেই হৈছে কিন্তু ৰাস্তা ঘাটৰ কথা এতিয়া মই ক'ব বিচাৰি আছোঁ যে এতিয়াও বহুতখিনি পিছ পৰি আছে সেইখিনি অকণ সুবিধাজনক কৰিলে ভাল হ'ব আৰু পৰিবহণনৰ ক্ষেত্ৰত যি আমাৰ টোল গে'টৰ ব্যৱস্থা কৰিছে সেইটো সম্পূৰ্ণ মই বিপক্ষে ক'ম কাৰণ যিহেতু আমাৰ পৰিবহণৰ একোখন একোখন যান বাহন লওঁতে ৰ'ড টেক্স লোৱা হয় তো টোল টেক্সটো আমি ভাবো এইটো এক যুক্তি সংগত নহয় তো সেইটো পৰিবহণৰ পৰা পৰিবহণ নীতিৰ পৰা এইটো আঁতৰাব লাগে কিন্তু বৰ্তমান পৰিবহণৰ ক্ষেত্ৰত সকলোখিনি মই ভালেই দেখি আছোঁ যি আমাৰ পৰিবহণ নিগম এসময়ত ধ্বংস হ'বলৈ লৈছিলে সেই পৰিবহণ নিগম আজিৰ পৰা প্ৰায় ছয় সাত বছৰ আগৰ পৰা উন্নত হৈছে তো সেইটোতো মই ভাল বুলিয়েই ক'ম আৰু যিখিনি এতিয়া নতুন নতুন আপোনাৰ নীতি আহিছে গভমেণ্টৰ যি পৰিবহণৰ কাৰণে সেইখিনিটো বহুত মই গঠনমূলক বুলিয়ে ক'ম আৰু তাৰ কাৰণে মই প্ৰশংসাও কৰিম এতিয়া আৰু কি কওঁ সুলভ ভাৰতত সুলভ বুলি মই ক'ব নোৱাৰোঁ বৰ্তমান পৰিবহণ এতিয়া ধৰক যিটো আমাৰ ট্ৰেইনৰ পৰিবহণ আছে সেইটোত সেইটো বৰ্তমান সুলভেই ট্ৰেইনৰ হওক বা আমাৰ আকাশী পথৰ যিটো ফ্লাইটৰ যি সুবিধা সেইখিনিও সুলভ হৈছে বুলি ক'ব পাৰি কিন্তু তথাপি বাছ হওক বা কিছুমান আপোনাৰ নতুন নতুন ট্ৰেইনৰ যি পৰিবহণৰ হয় সেইখিনি কিন্তু ইমান সুবিধা এতিয়া সুলভ হোৱাগৈ নাই ত' সেইটোৱে বিভিন্ন ক্ষেত্ৰত বিভিন্ন আপোনাৰ হেৰি অসুবিধাৰ সৃষ্টি কৰিছে বুলি মই ভাবোঁ